পোহনীয়া চৰাই ৰোগৰ বাবে আমি প্ৰতি তিনি মাহৰ মূৰে মূৰে ভেকচিন দিবলগীয়া হয় আৰু ভেকচিন দিয়াৰ পাছত তেওঁলোকক ভালদৰে গঁৰালত ভৰাই দিয়া হয় আৰু পোহনীয়া চৰাই সময়মতে সিহঁতক খোৱা বোৱা দিব লাগিব সময়মতে মিলিব লাগিব সময়মতে পানী দিব লাগিব দানা দিব লাগিব এইবিলাক দিব লাগিব আৰু যদি এনেকৈ পোহনীয়া চৰাই আপুনি ভালদৰে প্ৰতিপালন নকৰে তেতিয়া বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে আৰু ৰোগ হ'লে সকলোবিলাক পোহনীয়া চৰাই মৃত্যুমুখত পৰে জীৱ জন্তুৰ বা চৰাই চিৰিকটি পোহনীয়া চৰাই কিছু সমস্যা থাকিলে আমি পশু চিকিৎসকৰ পৰামৰ্শ লওঁ